অঁ দাদা এই জুৱেলাৰী দোকানত লাগিছেনে আপ অঁ অঁ এই দাদা মানে কি মই এইবোৰ সোণৰ মানে গহনা অৰ্ডাৰ কৰিব বিচাৰিছিলোঁ হেৰি আকৌ সোণৰ দাম কেনেকুৱা চলিছে বাৰু অঁ অঁ হয় হয় বিয়া এখনৰ কাৰণে সোণৰ মানে অঁ গহনা অৰ্ডাৰ দিম বুলি ভাবিছিলোঁ আকৌ বনাম বুলি ভাবিছিলোঁ অঁ সেইটো কাৰণে মই বোলো আপোনালৈ ফোন এটা কৰি চাওঁচোন সোণৰ কেনেকুৱা কি দাম চলি আছে কেনেকুৱা কি

অঁ অঁ অঁ মেইন ছেট অঁ হয় হয় হয় হয় মই মেইন ছেট বনাম মই হেৰি খাৰু আঙুঠি আৰু মানে কি ফুলি আৰু যে নে নেকলেছ হয় হয় মই খাৰু দুযোৰমান অৰ্ডাৰ কৰিম বুলি ভাবিছিলোঁ আৰু আঙুঠি দুটামান কেনেকুৱা কি আপোনাৰ অঁ হয় কওকচোন হয় হয় হয় মই দুই লাখমানৰ বাজেটত বনাম বুলি ভাবিছিলোঁ কেনেকুৱাকৈ আহিব জানো বস্তুবোৰ কেনেকুৱা কি হ'ব ডিজাইনবোৰ কেনেকুৱা আহিব অঁ অঁ

তি দুমাহৰ দুমাহমানৰ পিছত এমাহ দুমাহত অঁ অঁ হয় হয় হয় হয় হয়

হয় হয় হয়

হয়

অঁ অঁ আৰু মানে কি মই দু দুটা কিস্তিত মই দিম বুলি ভাবিছিলোঁ পাৰিব নাই বাৰু এতিয়া তেনেকৈ দিব

অঁ এড অঁ অঁ ঠিক আছে এড্ৰেছটো দি দিব মোক আপুনি হোৱাটছআপ কৰি দিব লোকেশ্য়নত তেনেকৈ লোকেশ্য়নটো দি দিব

অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে বাৰু অঁ অঁ ঠিক হ'ব হ'ব ঠিক আছে বাৰু দিয়ক